অঁ অঁ শুনিছোঁ কোৱা অ' ময়ো বিচাৰিহে আছিলোঁ লগটো যাবলৈ তুমি যাবা নেকি কি কি ল'বা

এই এতিয়া সেই বিহু পাইছেহি নহয় বিহু আমাৰ ওচৰৰ খুৰী এজনী গৈছিলে তাৰপাছত বহুত ধুনীয়া অ'ফাৰ দি আছে এই আমাৰ ঘৰত ধৰা এই কুকাৰ চুকাৰবিলাকতো ফিফটি পাৰ্চেণ্ট অফ আৰু কাপৰ ছেট আনিছে নাইণ্টি নাইনৰ ওৱান টুৱেণ্টি নাইনৰ ইমান ধুনীয়া কাপৰ ছেট আহিছে মতে দি আছে মানে আগতকে মই এতিয়া আনিলোঁ কুকাৰ এটা ফাইভ নাইণ্টি নাইন ল'লে এক লিটাৰ নেকি ডেৰ লিটাৰ আছিলে কিন্তু তেখেতে টু নাইণ্টি নাইনতে পাই গ'ল মানে মোক আহি দেখাই নেকি সেইটো কথা মানে অঁ অঁ মোৰো সেই আছে ইমান বিয়া ওলাইছে এইকেইদিন মই বোলো বটিৰ ছেট এইবিলাক কিবা কিবাকে আনি থওঁ কিমান আৰু কৰিবা নহ'লে আকৌ হেৰি হ'ব নহয় এদিন গৈ গৈ আজি বিয়া কাইলে বিয়া পৰহিলে বিয়া কিন্তু একেবাৰে বিশালে বস্তুকেইটো আনি থওঁ কিবা এটা

অঁ মোৰো বিয়া এখন আছে তাৰ পৰা কাপোৰ চিলাবলৈ দিলোঁ এতিয়া নহ'লে এবাৰ চিলাবলৈ দিলোঁ তেওঁলোকে আকৌ অকণমান বেয়া কৰিলে সেইকাৰণে এবাৰ দিব লাগিব তাত অঁ বিশালতো বহুত টাইম লাগিব আৰু সেইদিনা অঁ ইমান ভিৰ হৈছে মানে ফিফটি পাৰ্চেণ্ট অ'ফাৰ দিছে আৰু মাইকী মানুহবোৰটো জানাই আৰু মোৰ মানে একদম লিষ্টখন বনাই ল'ব লাগিব নহ'লে তাত গৈ পাহৰিয়ে থাকিম আৰু অঁ ঘৰৰো আকৌ ঘৰ বস্তুখিনিও ল'ব লগা আছে মই বোলো একেবাৰে আকৌ দুবাৰ দুবাৰ যোৱাতকৈ বিশালৰ পৰা একেবাৰে দালি চেনি এইবিলাক জাম জেলি যি পাওঁ আৰু সেইখিনিও লৈ আহিম

তাকে হে বিশালখন হোৱা ভালেই হ'ল দেই আমাৰ ইয়াত গোটইখিনি বস্তু একেলগতে পাই যাওঁ যে অঁ নহয় তাতে পাবা জোতা চেণ্ডেলৰ পৰা ধৰি তোমাৰ মানে মাইকী মানুহৰ সকলোখিনি বস্তু তাতেই পোৱা যায় ঘৰৰ পৰা আদি কৰি মানে এবাৰ গ'লে আৰু তুমি তাত সোমাই যোৱাৰ পিছত একো বস্তু থাকি নাহে আৰু ঘৰখনৰ কাৰণে অঁ দহবাৰ দহবাৰ গৈ থাকিব নালাগে আৰু ময়ো লগ বিচাৰি আছিলোঁ অঁ অঁ হ'ব দিয়া আজি তেতিয়া'হলে আমি দিনটো বজাৰতে ওলাব লাগিব আৰু কাৰণ বিশালতো বহুত লাগিব

পাবা পাবা তলৰখিনিতে হেৰিখিনি মাইকী মানুহৰ গোটেই বস্তুখিনি থাকেই নহয় জোতা জোতা বিলাকতেটো বহুত অ'ফাৰ দি আছে অঁ সেইটোৱে দিগদাৰ তেওঁলোকৰ মানে কেছ কাউণ্টাৰটো ইমান লাইন পাতি থাকিব লাগে এতিয়া এক্সট্ৰাকে মানুহ লৈ যাব লাগিব এনেকে অ'ফাৰ চফাৰ দিলে

কিন্তু যিখনহে মই অঁ যিখনহে মই লিষ্ট বনাই থৈছোঁ সেইখন কৰোঁতে লাইন পাতি নহ'বই লাইন খতম হৈ যাব বস্তু কিন্তু নহ'ব আমাৰ আৰু বেডশ্বীটতো অ'ফাৰ দি আছে সেইদিনা মই অঁ বেডশ্বিটতো দিছে তাৰপিছত গাৰু দুটামান মোৰ লগৰ আছে অঁ বেডশ্বীটো মোৰ আকৌ কুকুৰজনীয়ে গাৰু ক'ভাৰ কেইটা গোটেইকেইটা সিদিনা ফালি পেলালে তিনিটামান মানে নখমাৰি দিলে গোটেই এৰি গ'ল তো ভাবিছোঁ বিশাললে যাওঁতে লগতে আকৌ গাৰু ক'ভাৰকেইটোও লৈ ল'ম এই বহুত ধুনীয়া অ'ফাৰ দি আছে অঁ অঁ অঁ অঁ অকণমান সোনকালে ওলাম

আৰু জলকীয়া ইমান ধুনীয়া লাগিছিলে সেইটো মই মই নহৰু চহৰু আনিছোঁ কিন্তু সেইটো সেইটো বস্তু মানে মই সেইদিনা তেখেতক সুধিলোঁ ক'ৰ পৰা আনিছে বোলো তেখতে কৈছে মই বোলো মই বিশালৰ পৰা আনিলোঁ বুলি ক'লে মই বোলো মই বিশালে গৈছোঁ কিন্তু সেইটো আছে মই দেখা নাই যদি পাওঁ অ'ফাৰত বাই ওৱান গেট ওৱান হ'লে মই দুটা লৈ আহিব লাগিব অঁ অঁ নহ'লে আকৌ ঘৰত বনাবলে সময় নাতে নহয় অঁ কিচেনৰ অঁ কিচেনৰ বস্তুখিনি বহুত হ'ব পাৰে আকৌ ৱাটাৰ বটল এইবিলাকতো বাই নাইনটি নাইনত পাঁচটা দি আছিলে নেকি এনে বাইদেউ কোৱা মাতে তেনেকে আনিলে ধৰক এতিয়া গৰমৰ দিনত পানীও ল'ৰা ছোৱালী ইস্কুললে দিবলেও লাগিব ইস্কুললে এদিন নি হেৰুৱাই আনে নহয় আকৌ অঁ আজি যে নাহে

এইটো কথা গোটেইখিনি আনিমগৈ আৰু তাকেহে এতিয়া তুমি কওতে আকৌ তোমাৰ তুমি কোৱা বস্তুকেইটা মই লিষ্টত ভৰোৱাই নাই এতিয়া আকৌ সেইকেইটা ভৰাই ল'ব লাগিব অঁ এবাৰ আকৌ ঘৰটো ঘূৰি কি কি লাগে নিমখ হালধিৰ পৰা ধৰি সদায়তো গৈ থাকিব নোৱাৰো আমি ইমান কাম থাকে অঁ অঁ এতিয়া গৰম দিনত আৰু লাগিব পাৰফিউম অঁ মোৰ অঁ তুমি কওতে মনত পৰিছে মই সেই এতিয়া ভিতৰত লেখিব লৈছিলোঁ আৰু অঁ কি কি আছিলে পানী গৰম কৰা কেতলী এটা লৈছিলোঁ কিন্তু এতিয়া পানীটো চুইচটো দিওঁ এতিয়া চুইচটো নজলে সেইটো লগতে অঁ সেইটো লগতে লৈ যাম যদি ৱাৰেণ্টিতে তেওঁলোকে আছে বুলি কৈছিলে এইটো তাত গৈ চামগৈ যদি সেইটো মানে ৱাৰেণ্টি আছে তেতিয়াটো বেলেগ এটা পাই যাম নহ'লে বেলেগ এটা ল'ব লাগিব আৰু

এই ইলেক্ট্ৰিক বস্তুবিলাকত আমি ক'ব নোৱাৰোঁ বিশাল অঁ চাবোনত পাঁচটোত নাইণ্টি নাইন অ'ফাৰ চলি আছে এই তেওঁলোক আছে নহয় মই চাইছিলোঁ এপটো হোম ডেলিভাৰীও দিয়ে মই আকৌ দালি এইবিলাক বস্তু হোম ডেলিভাৰী আনিবলৈ বেয়া পাওঁ তেওঁলোকৰ এপৰ পৰা কি কি বা ভৰাই দিয়ে তাহাতে কমকে দিছে নে জোখত আমিতো চাই নাথাকোগৈ সেইকাৰণে নিজে গৈ ল'মগে কিন্তু এপটোত মই চাই চাই থাকোঁ অ'ফাৰবিলাক আকৌ বিস্কুট আমি দোকানতো থাৰ্টি ফাইভে দি কিনো এপেকেট বিস্কুট তাত নাইনটি পাঁচ পেকেট আকৌ ল'ৰা ছোৱালী টিফিন দিবৰ কাৰণে এই অৰিয়ণ চকো পাইটো মই দিওঁ নহয় টিফিনত তাতো অ'ফাৰ চলি অঁ মেগীও পাবা ইহঁতে মেগীবোৰ খাবলৈ বৰ বেয়া পায় মানে চাৰিটা পিৰিয়ড হৈ যায়গৈ ন তেতিয়ালৈকে কেতিয়াবা দিওঁ বাৰু হ'লেও তাত আৰু তাত বাই ওৱান গেট ওৱানো পাবা আৰু একেলগতে বহুতকেইটা পায় তাত সেইকেইটা তুমি ল'ব পাৰা অঁ তাতো ধুনীয়া ধুনীয়া ময়ো দুখনমান বিহুৰ কাৰণে মোৰ ইমান বেয়া হোৱা নাই নতুনকৈ ব'হাগত লগাব পৰাকৈ অঁ কেইটামানহে মোৰ ল'ব লাগে শান্তি নাই আৰু ইমান বেয়া কৰে তাতেই সঁচাকে দেই সেইখন হোৱাৰ কাৰণে আমাৰ আমাৰ নিচিনা মানুহৰ ভাল হৈছে যাৰ সময় নাই একেলগতে গৈ এদিনে গৈ গোটেই বস্তুখিনি আনিব পাৰে বৰ নহ'লে এইখন দোকানৰ পৰা সেইখন দোকানলৈ ঘূৰি ফুৰোতে টাইম যায় সেইটো কথা আকৌ চাহ খাম তাৰপিছত তুমি ঘৰলৈ যাবাগৈ আৰু অঁ অঁ কিন্তু অকণমান সোনকাল কৰিবা নহ'লে দেৰি অঁ অঁ অঁ ঠিক আছে দিয়া মই ওলাই লওঁ তেতিয়াহ'লে মই ফোন কৰিম তুমি ওলাই আহিবা দেই ঠিক আছে দিয়া হ'ব